ভাৰতৰ চাকৰিৰ বজাৰখন যথেষ্ট বিশাল যদিও ই অতি কঠিন ইয়াৰ ফলত বহুতো ছাত্ৰ ছাত্ৰী বা যুৱ প্ৰজন্ম বা যুৱক যুৱতী যথেষ্ট লাভাৱান্ৱিত হৈছে যদিও কিছু কিছু ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে ইয়াৰ উপকাৰিতাও যি ধৰণে বহুত বেছি অপকাৰিতা নহয় ঠিক যথেষ্ট কঠিনতাৰ সন্মুখীন হ'ব লগা হৈছে বহু ক্ষেত্ৰত বৰ্তমানে চাকৰিৰ বজাৰখন অতি কঠিন হৈ পৰিছে কিয়নো ইয়াত বহুতো লোকৰ বহুতো লোকে প্ৰতিযোগিতাত নামি পৰিছে এই বৰ্তমান চাকৰি দহ হেজাৰ ওলালে তাৰ বিপৰীতে তাত আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা প্ৰায় পাঁচ লাখৰ ওপৰত থাকে সেয়েহে তাত প্ৰতিযোগিতা যথেষ্ট বৃদ্ধি হয় আৰু তেনে ক্ষেত্ৰত বাছকবনীয়া কেইটিমান কেইজনমান প্ৰাৰ্থীয়েহে এই পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লাভ কৰা দেখা যায় আৰু আনহাতে ইয়াৰ সুযোগ হৈছে আগৰ দিনত ইয়াৰ চাকৰি এটাৰ বাবে যথেষ্ট পইচা পাতি দি চাকৰি ল'ব লগা হৈছিল বৰ্তমান এইটো ব্যৱস্থা প্ৰায়ে নাইকিয়া হৈছে কিয়নো বৰ্তমান নিজৰ দক্ষতাৰ বলত যোগ্যতাৰ বলত চাকৰি পোৱা দেখা গৈছে সেয়েহে যদিহে ভালদৰে পঢ়ি শুনি পৰীক্ষাত বহা যায় তেন্তে সুখ্যাতিৰে উত্তীৰ্ণ কৰি উত্তীৰ্ণ হৈ চাকৰি লাভ কৰিব পৰা যায় এই ক্ষেত্ৰত অসমৰ কথা ক'ব লাগিব বৰ্তমানে অসমত যথেষ্ট নিবনুৱা আছে যদিও বহুত বহুত নিবনুৱা সংস্থাপন পাইছে বৰ্তমানেও অসম চৰকাৰত বহুত বিজ্ঞাপন উলিয়াই দিছে যাৰ ফলত বহুতো শিক্ষাৰ্থী লাভাৱান্ৱি লাভাৱান্ৱিত হ'ব বুলি মোৰ আশা